ভাল প্ৰজাতিবোৰ চিনাক্ত কৰাৰ ক্ষেত্ৰত মই বিশেষজ্ঞ চিকিৎসক আৰু ফাৰ্মাৰৰ পৰামৰ্শ গ্ৰহণ কৰোঁ স্বাস্থ্যবান জন্তুৰ কিছুমান লক্ষণ যেনে তেওঁলোকৰ বাঢ়ি অহা ধৰণ বাঢ়ি অহা যিটো মানে গঠন প্ৰণালী খোৱা খাদ্যৰ প্ৰণালী সেই সেইধৰণৰ ওপৰত নিৰ্ভৰ কৰিয়ো স্বাস্থ্যৱান জন্তু আমি চিনাক্তকৰণ কৰিব পাৰোঁ আৰু ভাল প্ৰজাতিৰ যিকোনো জন্তুৰ চিনাক্ত কৰাৰ ক্ষেত্ৰত বিশেষজ্ঞ চিকিৎসকে যিখিনি পৰামৰ্শ দিয়ে বা বিশেষজ্ঞ ফাৰ্মাৰপৰা যিখিনি পৰামৰ্শ দিয়ে সেইখিনি পৰামৰ্শ গ্ৰহণ কৰি ভাল প্ৰজাতিৰ জন্তু চিনাক্ত কৰাত আমাৰ সুবিধা হয় মই ভাল প্ৰজাতিৰ জন্তু চিনাক্ত কৰাৰ ক্ষেত্ৰত বিশেষজ্ঞ ফাৰ্মাৰৰ পৰামৰ্শ গ্ৰহণ কৰোঁ